মই অনুসৰণ কৰা ৰেচিপি এটা আশা কৰা দৰে যদি ভাল হৈ ওলাই নাহে খুব বেয়া লাগে বা দুখ লাগে কিন্তু হ'লেও আকৌ নতুনকৈ চেষ্টা কৰোঁ কাৰণ আজিকালি ম'বাইল ইউটিউব আদিত চাই পেলাই যেনেকৈ নতুন নতুন বস্তু বনাবলৈ ভাল লাগে যদি বাৰে বাৰেও বিফল নহওঁ সেই বস্তুটোৰ পৰা কি বেলেগ ৰেচিপি বনাব পাৰি সেইটো চেষ্টা কৰোঁ কিন্তু বিফল হ'লেও মনৰ সাহসত মনৰ যোনটো উৎসাহ থাকে উৎসাহত নতুন বস্তু এটা বনাই খাদ্য নষ্ট নোহোৱাকৈ কেনেকৈ বেলেগ এটা বনাব পাৰি সেইটো কথা চিন্তা কৰি বা ভাবি পেলাই মনৰ উৎসাহত মনত কেতিয়াও হতাশ নকৰোঁ মানে শিকিছোঁ বেলেগৰ পৰাও মই শিকিছোঁ ম'বাইলত চাই শিকিছোঁ টিভিত চাই শিকিছোঁ বা বেলেগ কোনোবা ওচৰৰ মানুহে বনাওতে চাই পেলাই তাত শিকিছোঁ প্ৰথমতে বিফল হৈছোঁ বিফল হৈছোঁ যদিও হতাশ হোৱা নাই হতাশ নোহোৱাকৈ সেই বস্তুটোৰ পৰাই বাৰে বাৰে চেষ্টা কৰি কৰি মই বনাই আছো বনাই থাকোঁতেও যদি বিফল হৈছোঁ তাৰ পৰা বেলেগ ৰেচিপি কি কৰিব পাৰি সেইটো চিন্তা কৰি নতুন নতুন ৰেচিপি বনাবলৈ মই চেষ্টা কৰি আছো বা সেইটো কেতিয়াবা বিফল হ'লেও দুখ নালাগে মানে মনৰ উৎসাহটো আহে আজি বাৰু ঠিক আছে বেয়া হ'ল কাইলৈতো ভাল হ'ব আকৌ বেলেগ ধৰি লওক কোনোবাই বনাই আছে নতুন বস্তু এটা বনাই আছে সেইটো শিকিবলৈ মোৰ খুব মন যায় মন যোৱাৰ পিছত মই যেতিয়া বেলেগৰ ঘৰত দেখোঁ মই নিজেই ঘৰত আহি সেইটো বনোৱা চেষ্টা কৰোঁ যেতিয়া ৰেচিপিটো আশা কৰা মতে হয় তেতিয়া মনত বহুত ভাল লাগে মানে আনন্দ লাগে যিকোনো কাম এটা কৰি সফল পাওঁ নহয় সেইটো সুখৰ সমান কেতিয়াও হ'ব নোৱাৰে